আমি সাধাৰণতে ফুৰিবলৈ গ'লে প্ৰাথমিক চিকিৎসাৰ বাবে আমি লগত ডেটলৰ বটল বেণ্ডেজ কপাহ পানীৰ বটল আৰু মলম নিব লাগে যদি মূৰ ঘূৰণি গেষ্ট্ৰিক জ্বৰ হৈ থাকে তেতিয়াহ'লে তাৰবাবে সকলো ঔষধ লৈ যাব লাগিব কাৰণ কেতিয়াবা হঠাতে দৰকাৰ হ'ব পাৰে হঠাতে যদি ফুৰিবলৈ যাওঁতে দুৰ্ঘটনা হয় তেনেহ'লে বেণ্ডেজ কপাহ ডেটলৰ বটল আদি সকলো দৰকাৰ হ'ব পাৰে আৰু যদি গা বেয়া হয় ঔষধবোৰ তেতিয়া দৰকাৰ হ'ব পাৰে